হেল্ল' দাদা মই আপোনাৰ পৰা যে চাৰি বছৰমান আগতে ৰিস্ক কোম্পানীৰ এটা ষ্টোভ লৈছিলো মই খুব ভাল পাইছোঁ সেই ষ্টোভটো ষ্টোভটোৰ বাৰ্ণাৰ তাৰ পিছত যিটো ষ্টেণ্ড আছে সেই ষ্টেণ্ডটো খুব ভাল মানে মামৰ চামৰ উঠা নাই আৰু জুইটো খুব ধুনীয়াকৈ ওলায় মই বেলেগে ষ্টোভবিলাকৰ তুলনাত এইটো মানে বহুত ভাল পাইছোঁ অঁ আৰু এতিয়ালৈকে মানে একো অসুবিধা হোৱা নাই সেই ষ্টোভটোৰ পৰা ভাল ভালকেই চব হৈ আছে আৰু মামৰ চামৰ উঠা নাই পিছত ভালেই হ'ব চাগে এতিয়ালৈকে ভাল যেতিয়া